অঁ কওক হয় হয় কওক কওক হয়

হয় হয় হয় এটা কাম কৰিব আপুনি আপুনি মোবাইলটো মানে কি কি কি হৈছে আপোনাৰ কীপেড কীপেডখন বেয়া হৈছে হয় নেকি অঁ ঠিক আছে আপুনি এটা কাম কৰিব আপুনি মোবাইলটো লৈ আহিব মই আপোনাৰ যিমান পাৰোঁ চাই দিম যদি ইয়াতে ভাল হয় মই চেষ্টা কৰিম আৰু যদি ভাল নহয় গুৱাহাটী চুৱাহাটী পঠিয়াবলগীয়া হ'ব পাৰে আপুনি খালী এটা কাম কৰিব আপোনাৰ যিখন বিল কেছ্মেম' ভাউচাৰখন সেইখন খালী লগত লৈ আহিবলৈ নেপাহৰিব আপুনি কওক কওক

বা আপুনি নহয় আপুনি লৈ আহিব মই বস্তুটো চাই ল'ম বস্তুটো চাই ল'ম মই যদি ইয়াতে পাৰোঁ মই বনাই দিম আৰু যদি ইয়াত নহয় তেতিয়াহ'লে মই হেৰিলৈ পঠিয়াম বস্তুটো আপুনি আনিলেহে মই গম পাম বস্তুটো মই চাই ল'ব লাগিব কি বেয়া হৈছে যদি ইয়াত বনাব পৰা হয় মই ইয়াতে বনাই দিম যদি আপোনাৰ নোৱাৰো ইয়াত বনাব তেতিয়াহ'লে মই হেৰিলৈ পঠিয়াই দিম গুৱাহাটীলৈ পঠিয়াই দিম খালী আপুনি আপুনি সেই হেৰিখন কেছমেম'খন আনিবলৈ নেপাহৰিব কিন্তু অঁ ঠিক আছে ঠিক আছে